আমাৰ আমাৰ গাঁওখনক ভালপাওঁ আমাৰ গাঁওখন মানে গোটেই প্ৰাকৃতিক দৃশ্যৰে ভৰি আছে আৰু আমাৰ জলবায়ু ভাল আৰু লাইনৰ গাড়ী মটৰ চব চাইডে আমাৰ সুবিধা আছে তাৰপিছতে আমাৰ মানে পৰিৱেশটো ভাল গোটেই গাঁওখনৰ ওচৰ চুবুৰীয়া গোটেইখিনি পৰিৱেশে আমাৰ সুন্দৰ আৰু আৰু আমাৰ এই চব চাইডে মানে এয়া এই যলৈ যাওঁ মানে সুবিধাজনক এই এইফালে গ'লে সুবিধাজনক চব চাইডে সুবিধাৰ আছে ক'ৰবালৈ যাবলৈ মন গ'লে এইফালে গাড়ীত যাওঁ বুলি ক'লে গাড়ীত যাবলৈ সুবিধা আছে ট্ৰেইনত যাওঁ বুলি ক'লে ট্ৰেইনত সুবিধা আছে তাৰপিছতে জলবায়ু আমাৰ ধুনীয়া পানী ধুনীয়া একো মানে আইৰন নাই পানীবোৰত যিকোনো মুহূৰ্ততে আমাৰ মানে ব জলবায়ুটো বহুত মানে ভাল লাগে আৰু প্ৰাকৃতিক দৃশ্যই সৌন্দৰ্য মানে চাৰিও চাইডে চাৰিও চাইডে সৌন্দৰ্য সেইকাৰণে আমাৰ গাঁওখনক মানে বহুত ভালপাওঁ আৰু ওচৰৰ আমাৰ ওচৰৰ গাঁওবোৰো বহুত ধুনীয়া আৰু গোটেইবোৰ সৌন্দৰ্যৰে ভৰা আৰু ফুলৰপৰা ধৰি যে যেনিয়ে চাওঁ তেনিয়ে আমাৰ ধুনীয়া সৌন্দৰ্য ফুলজালি চুবুৰী প্ৰতি ঘৰে ঘৰে ফুলৰ বাগিচা সৰুকৈ হ'লেও এখন আছে মই হ'লেও মোৰ ফুলৰ বাগিচা সৰুকৈ হ'লেও এখন বনাইছোঁ সৌন্দৰ্যৰে ভৰা ফুলবোৰ ফুলি থাকিলে মনোমোহা দৃশ্য চাই বহুত ভাল লাগে আৰু মই কেতিয়াবা ৰাতি হ'লেও ওলাই ফুলৰ সৌন্দৰ্যটো চাওঁ আৰু ভালপাওঁ বহুত ভালপাওঁ ফুলবোৰ ইমানেই ভাল লাগে মই যেন ফুলৰ মাজতেই থাকিম এনেকুৱা লাগে আৰু মোৰ মায়ো ভালপায় ফুলৰ মোৰ বাই ভনী সকলোৱে ভালপায় ফুল সকলোৱে ভালপায় আমাৰ ঘৰৰ সকলোৱে ফুলৰ প্ৰতি গছ পুলি ৰোৱা গছ ৰোৱা গোটেই প্ৰাকৃতিক দৃশ্যটো সজাই ৰাখিবলৈ আমি সকলোৱে চেষ্টা কৰোঁ আমাৰ মানে গোটেই ভাই ককাই বাই ভনী গোটেই মা গোটেইবোৰে ফুল গছ মানে চবেই ভালপায় আৰু গছ পুলি আমি ৰোৱে প্ৰতিবাৰে যিকোনো গছে আমাৰ বাৰীত বহুত ধৰণৰ বিভিন্ন ধৰণৰ ফল মূল মধুৰি আম আম লেটেকু সেইয়া জলফাই বহুত ধৰণ বিভিন্ন ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্যই ভৰাই তুলিব বিচাৰোঁ আও মই চাই ভালপাওঁ